আচলতে বিদ্যুৎ আধুনিক জীৱনৰ মানুহৰ অপৰিহাৰ্য অংগ হৈ পৰিছে যদিও বিদ্যুৎ মানুহৰ বাবে যথেষ্ট বিপদজনকো হয় আমি সকলোৱে দেখিছোঁ বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহৰ পৰা পৰিবাহী তাঁৰসমূহৰ সহায়ত বিদ্যুৎ গ্ৰাহকৰ মাজত বিতৰণ কৰা হয় ওখ মজবুত খুঁটা বা টাৱাৰৰ ওপৰেৰে এই তাঁৰবোৰ পাৰ কৰোৱা হয় এই পৰিবাহী তাঁৰসমূহেৰে বহুত বেছি ভল্টৰ বিদ্যুৎ প্ৰবাহিত হৈ থাকে এনে উচ্চ ক্ষমতাসম্পন্ন বিজুলী প্ৰবাহ যদি মানৱ দেহলৈ কেনেবাকৈ সংস্পৰ্শলৈ আহে তেতিয়াহ'লে বিপদ অৱশ্যম্ভাৱী গতিকে এই বিদ্যুৎ যদি কেনেবাকৈ মানুহৰ দেহত প্ৰবাহিত হয় তেতিয়া মানুহ প্ৰাণবায়ু উৰি যায় বিদ্যুৎ আমাৰ বাবে অতি উপকাৰী হোৱাৰ লগতে অতি বিপদজনক হোৱাৰ বাবে বিদ্যুতৰ ব্যৱহাৰৰ সতৰ্কতা অতিকৈ প্ৰয়োজনীয় বিদ্যুৎ সুৰক্ষা বিধিসমূহো আমি আখৰে আখৰে পালন কৰাটো অত্যন্ত জৰুৰী আচলতে বিদ্যুৎ সুৰক্ষাৰ ক্ষেত্ৰত যিকোনো গাফিলতিয়ে মানুহৰ বাবে ঘাতক হ'ব পাৰে বিদ্যুৎপৃষ্ট হৈ মানুহৰ মৃত্যু হোৱা সংখ্যা দিনকদিনে বাঢ়িবলৈ লৈছে এইসমূহৰ কাৰণ হিচাপে ক'বলৈ গ'লে আমি বিদ্যুতৰ বিধিসমূহ উলংঘা কৰাৰ কথাই ক'ব পাৰোঁ আজি কিছুদিনৰ পৰা অসমতো প্ৰায় প্ৰতিদিনে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা মানুহৰ সংখ্যা বৃদ্ধি পাইছে বহুতো মানুহে বিদ্যুৎপৃষ্ট হৈ মৃত্যুক সাৱটি লগা হৈছে কোনো মানুহে আকৌ বিদ্যুতৰ ওলমি থকা তাঁৰত লাগি বিদ্যুৎপৃষ্ট হৈ মৃত্যুবৰণ কৰিছে স্বাভাৱিকতে এনে ধৰণৰ অভিযোগবিলাক চৰকাৰ বা বিদ্যুৎ বিভাগৰ ওপৰলৈ আহে এই কথাত কোনো সন্দেহ নাই যে বিদ্যুতৰ দ্বাৰা হোৱা মৃত্যুৰ বাবে অকল বিদ্যুৎ বিভাগেই দায়ী বা বিদ্যুৎ বিভাগৰ দায়ী নহয় বুলিও ক'ব নোৱাৰি এই ক্ষেত্ৰত আমি নিজৰ সতৰ্কতাৰ কথাও ক'ব লাগিব নিজে কিমান সতৰ্ক গতিকে আমি বিদ্যুতৰ ক্ষেত্ৰত নিজেই সাৱধান হৈ চলাটো অত্যন্ত জৰুৰী অসমত বিদ্যুত বিভাগৰ ব্যৰ্থতাই কেৱল ব্যৰ্থতাৰ বাবে কেৱল বিদ্যুত বিভাগটো জগৰীয়া বুলি কৰিলে ভুল কোৱা হ'ব এনে পৰিস্থিতিৰ বাবে সাধাৰণ ৰাইজো বহু পৰিমাণে দায়ী ৰাইজে বিদ্যুৎ বিতৰণ ব্যৱস্থাটোক নিজে নিয়ন্ত্ৰণ কৰিবলৈ লোৱাটো আৰু বিদ্যুত মাচুল সময়মতে পৰিশোধ নকৰাটো এনে পৰিস্থিতিৰ বাবে সমানে জগৰীয়া আচলতে আমাৰ গাঁৱে ভূঞে নগৰে চহৰে হাকোটা লগাই বা যিকোনো উপায়েৰে বিদ্যুৎ চুৰি কৰি যেতিয়া লগোৱা হয় তেতিয়াহ'লে তেতিয়া কি হয় মানুহবিলাকে বিদ্যুতৰ সতৰ্কতাৰ বিষয়ে নাজানে বা বিদ্যুতৰ ব্যৱহাৰ কেনেদৰে কৰিব লাগে বিদ্যুতৰ পৰিবহণৰ ক্ষেত্ৰত যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়সমূহৰ বিষয়ে জ্ঞাত নহয় সেইবাবেও বহুত মানুহে অজানিতেই বিদ্যুৎপৃষ্ট হৈ মৃত্যু মুখত পৰিব লগা হয় আমি এই সকলোবোৰৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰোঁ এই বিষয়ে আমি বিদ্যুৎ বিধিসমূহ পঢ়িব লাগিব ৰাইজে সুৰক্ষা নিজৰ সুৰক্ষা নিজেই কৰি ল'ব লাগিব যাতে আমি কেতিয়াও বিদ্যুৎপৃষ্ট হ'বলগীয়া নহয় আৰু বিদ্যুতৰ পৰিবহণৰ তাঁৰসমূহৰ পৰা আমি আঁতৰত থাকোঁ যাতে মানুহৰ মানৱ দেহৰ সংস্পৰ্শলৈ বিদ্যুৎ কেতিয়াও আহিব নোৱাৰে আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা বৈদ্যুতিক সঁজুলিসমূহ যেনে ধৰি লওক ইষ্ট্ৰিয়ে হওক মোবাইল চাৰ্জাৰ হওক লেপটপ চাৰ্জাৰ হওক বা বিভিন্ন ধৰণৰ ইলেকট্ৰনিক কুকাৰ হওক ইলেকট্ৰনিক বিভিন্ন ধৰণৰ সামগ্ৰী হেয়াৰ ষ্ট্ৰেইটনাৰ হওক এইবিলাক যেতিয়া আমি ব্যৱহাৰ কৰোঁ এইবিলাক ব্যৱহাৰ কৰা সময়ত অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন আমি যাতে তিতা হাতেৰে বিদ্যুতৰ যিকোনো ধৰণৰ বস্তুবিলাক নুচুওঁ কাৰন পানী বিদ্যুতৰ সুপৰিবাহী গতিকে পানী হাতেৰে পানী লাগি থকা হাতেৰে যদি আমি বিদ্যুতৰ সঁজুলি চুওঁ তেতিয়া আমাৰ দেহলৈ বিদ্যুৎ পৰিবহণ হ'ব পাৰে আৰু মানুহটো মৃত্যু মুখত পৰিব পাৰে গতিকে আমি সেই ক্ষেত্ৰত অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন যাতে আমি পানী লগা হাতেৰে বিদ্যুতৰ যিকোনো ধৰণৰ সামগ্ৰী স্পৰ্শ নকৰোঁ ইয়াৰ উপৰি আমি সদায় ইষ্ট্ৰি কৰোঁতে হওক বা বিভিন্ন ধৰণৰ বৈদ্যুতিক কাম কাজ কৰোঁতে চেণ্ডেল পিন্ধি ল'ব লাগে যাতে আমাৰ দেহত শীঘ্ৰে বিদ্যুৎ পৰিবহণ হ'ব নোৱাৰে এনে ধৰণৰ দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিলে আমি বিদ্যুতৰ পৰিবহণৰ পৰা বাচি থাকিব পাৰিম আৰু বিদ্যুতপৃষ্ট হৈ মৃত্যু হোৱা মানুহৰ সংখ্যাও আমাৰ অসমত হওক বা সমগ্ৰ বিশ্বতে হওক কম হ'ব আৰু আমি বিদ্যুৎ বিধিসমূহো যিসমূহ নিয়ম আছে সেইসমূহ মানি চলিব লাগিব আৰু বিদ্যুতৰ তাঁৰসমূহ যিমান পাৰে মানুহৰ চুব পৰা উচ্চতাৰ পৰা ওপৰত হ'ব লাগে যাতে মানুহে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে আৰু যিমান পাৰে উচ্চ উচ্চতাত আমি বিদ্যুতৰ তাঁৰসমূহ থিয় কৰাব লাগে যাতে এইসমূহে মানুহক কোনো ধৰণৰ উপকাৰ সাধন কৰিব নোৱাৰে এনে ধৰণৰ কথাসমূহ মানি চলিলে আমি বিদ্যুতৰ বিপদৰ পৰা সাৰি থাকিব পাৰিম